কি কৰিছ অঁ এ ধনচিৰিৰ যে ৰিভিনিউ ৱাকটো অঁ অঁ ৰিভাৰ বেংকটো অঁ যাবি নেকি অঁ সেই মানে তই যাবি নেকি মই বোলো ফোন এটা কৰোঁচোন তোলৈ অঁ স্বাস্থ্যৰ কাৰণেও ভাল হ'ব অলপ অঁ অঁ সেইটো কাৰণে মই তোক সুধিছোঁ তই যাৱ নেকি বোলো অঁ অঁ

অঁ সিহঁতলৈও তই কৰিবিচোন অঁ অঁ সোনকালে যাম অলপ ৰাতিপুৱা অঁ তেতিয়া ভাল হ'ব অঁ তেতিয়াহে অলপ ভাল ঘৰৰ পৰা এই অলপহে আৰু

অঁ ময়ো তেতিয়া চাইকেললৈ যাম আৰু

সিহঁতে কিহত আহে ক'বি একেলগতে যাব পাৰিম অঁ তই যাচিকাক লৈ আহিবি অঁ তয়ো কৈ দিবি অঁ মই অঁ যাম অঁ মইটো ভাবি আছোঁ মানে আজি কাৰণে ফোন এটা কৰি চাওঁচোন তই যাৱ নেকি বোলো ভাল লাগিব অঁ অঁ হ'ব দে